হয় যোগেশ দাস হয়নে অঁ মই সেই আপোনাৰ সূতাৰ ওপৰত জানিবলৈ মানে ফোন কৰিছিলোঁ আপুনি মানে সূতাটো ঘৰতে কাটেনে এনেকৈ মানে মেচিনত কাটে নে নিজেই কাটে এই বিষয়ে জানিবলৈ ফোন কৰিছিলোঁ সূতা আপুনি এতিয়া কেনেকৈ মানে সূতাৰ বিষয়ে জানিবলৈ মই প্ৰথমে কোনটো পদক্ষেপ ল'ব লাগিব হয় হয় মানে সূতাটো সূতা বস্তুটো মানে ফোনত এইটোৱেই জানিব বিচাৰোঁ মানুহ আজিকালিতো কাপোৰবোৰত ছিল্ক মাৰ্ক পাটৰ কাপোৰত ধৰক ছিল্ক মাৰ্ক লগাই ন ঠিক তেনেকৈ মুগাৰ কাপোৰবোৰ বোৰতো লগোৱা হয় পিঅ'ৰ মুগা তথাপিও কিছুমান মানে আমি হেৰি দেখো মানে অৰিজিনেল নহয় বস্তুটো সেই বস্তুটো যে অৰিজিনেল নহয় সেই বিষয় সেইটো জানিবলৈ মানে কেনেকৈ মই জানিম সেই বস্তুটো আপোনাৰপৰা ধৰক মই অৰিজিনেলটোৰ বিষয়ে জানিলোঁ হয়তো মই কেতিয়াবা বিভিন্ন ধৰণৰ বেপাৰীৰপৰা ঠগ খাবও পাৰোঁ তেওঁলোকৰপৰা যে মই তেওঁলোকে যে মোক ঠগিব সেই বিষয়েও জানিব বিচাৰোঁ মই

হয়

হয় হয় মোৰ জানিললগীয়া বহুত আছে হয় মই সূতাৰ ওপৰত ৰিচাৰ্ছ কৰি আছো বৰ্তমান আৰু আপোনাকতো মই বিশেষকৈ লগ কৰিবই লাগিব তথাপিও মই অকণমান থূলমূলকৈ জানিবলৈ বিচাৰিছিলোঁ সেইবাবে আপোনালৈ ফোন কৰিছিলোঁ তথাপিও

আমি ঘৰতে মুগা মুগা এৰি মুগা হওক এৰি পলু এইবিলাকটো নিজেই উৎপাদন কৰোঁ অঁ

হয় হয় হয় হয় হয়

হয় হয় ঠিক আছে আপোনাক মই বিশেষকৈ লগ পালে বেছি ভাল হ'ব বস্তুখিনিৰ বিষয়ে জানিবলৈ

যিহেতু মই সূতাৰ বিষয়ে মানে বেছি ভিতৰলৈ জানিব বিচাৰিছোঁ যিহেতু মই ৰিচাৰ্ছ কৰি আছো সেই বিষয়ে গতিকে মই আপোনাক লগ কৰাটো খুব মানে জৰুৰী হৈছে মই আপোনাক খুব সোনকালেই লগ পাম অঁ ঠিক আছে অঁ ধন্যবাদ ঠিক আছে ঠিক আছে ধন্যবাদ অঁ অঁ ধন্যবাদ